অসমীয়া ভাষাটো হৈছে আমাৰ অসমৰ প্ৰধান ভাষা একেদৰেই ভাৰতৰ চৰকাৰী ভাষাও হৈছে হিন্দী অসমীয়া ভাষাটো ভাৰতৰ চৰকাৰী ভাষা হিন্দীৰ সৈতে তুলনা কৰা হয় কিয়নো আমাৰ অসমীয়া ভাষাটো ভাৰতৰ বিভিন্ন ৰাজ্যৰ মানুহে শিকিবলৈ ইচ্ছা কৰে বা অসমীয়া ভাষাটো আমাৰ বাহিৰৰ দেশৰ মানুহে বা ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ লোকে অসমলৈ যেতিয়া আহে তেতিয়া ভাৰত অসমৰ আমাৰ অসমীয়া ভাষাটো প্ৰায় ক'বলৈ চেষ্টা কৰে বহুতে এইটো শুনি আমাৰ বহুত গৰ্ব অনুভৱ কৰোঁ আমি ভাৰতৰ চৰকাৰী ভাষাটো হিন্দী ভাৰতৰ চৰকাৰী ভাষা হিন্দীটো যিদৰে সবেই সন্মান কৰে বা গোটেই ভাৰতৰ লোকসকলে হিন্দী ক'বলৈ জানে সেইদৰে অসমীয়া ভাষাটো যদি এনে এনেদৰে গোটেই ভাৰতৰ লোকসকলে ক'বলৈ শিকে বা ইচ্ছা কৰে তেতিয়া হয়টো আমি বহুত গৰ্ব অনুভৱ কৰিম অসমীয়া ভাষাটো আজিকালি প্ৰায় ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ লোকেও ক'বলৈ চেষ্টা কৰিছে অসমত আহি আমাৰ অসমীয়া ভাষাটো সৈতে তেওঁলোকৰ